হয় মোৰ প্ৰিয় অসমীয়া ফকৰা যোজনা হৈছে ৰাইজে নখ জোকাৰিলে নৈ বয় কাৰণ ৰাইজ হৈছে ৰজা ৰাইজে কোনো এটা কাম গঢ়িবও পাৰে বা ধ্বংস কৰিবও পাৰে ঠিক সেইদৰে যেনেদেৰ লাচিত বৰফুকনে বিভিন্ন সৈন্যক একগোট কৰি একে নিশাতে গঢ় বান্ধিব পাৰিছিল সেয়েহে কয় ৰাইজ হৈছে ৰজা ৰাইজে ইচ্ছা কৰিলে সকলো কাম সহজ হৈ পৰে লাগিলে সেই কামটো সৰুৱেই হওক বা ডাঙৰেই হওক যদি ৰাইজে একগোট হৈ কোনো এটা কাম কৰে তেন্তে সেই কামটো অতি শীঘ্ৰে সমাপ্তিও ঘটে সেয়ে কয় ৰাইজে নখ জোকাৰিলে নৈ বয় কাৰণ এখন নৈ সৃষ্টি কৰিবলৈ হ'লে এজন মানুহে সেই নৈ কেতিয়াও গঢ়িব নোৱাৰে যদি এখন সমাজ বা ৰাইজ লগ হৈ সেই এখন নৈ গঢ়িব পাৰে কাৰণ নৈ গঢ়িবলৈ হ'লে এজন মানুহে যদি একগোট হৈ বিভিন্ন ৰাইজ লগ হৈ হৈ হাতৰ মুঠিতে যদি পানী এটোপ এটোপকৈ হ'লেও আনি যদি একে ঠাইতে পেলাই থাকে তেনেহ'লে ক্ষন্তেক সময়ৰ কাৰণে হ'লেও সেই ঠাইডখৰত নৈৰ দৰে পানীৰ এক লোৰ সৃষ্টি হয় সেয়েহে কয় যে ৰাইজে নখ জোকাৰিলে নৈ বয় কাৰণ ৰাইজে যদি ইচ্ছা কৰে এখন নৈয়ৰ সৃষ্টিও কৰিব পাৰে আৰু ৰাইজে যদি ইচ্ছা কৰে এখন নৈ ভেটি দিবও পাৰে সেয়েহে কয় এজন মানুহে যদি কোনো এটা কাম কৰিব নোৱাৰে তেন্তে ৰাইজ যদি একগোট হৈ সেই কাম কৰে তেন্তে কোনো এটা কাম শীঘ্ৰে সমাপ্তি হয় আৰু সেই কামটোও অতি সহজ হৈও পৰে সেয়েহে কয় ৰাইজে যদি ইচ্ছা কৰে ন তেন্তে এখন নৈ কম দিনতে গঢ়ি দিব পাৰে ৰাইজে ইচ্ছা কৰিলে এঠাইৰ পানী আনি আন এঠাইত দি দি সেই ঠাইডখৰত নৈ আকৃতি গঢ়িব পাৰে সেয়েহে কয় ৰাইজে যে ইচ্ছা কৰিলে এ কোনো এটা কাম সমাপ্তি কৰিব পাৰে